হয় আমাৰ লখিমপুৰ জিলাৰ আজাদ অঞ্চলত এতিয়া আগতে অকল ধৰক গাঁৱলীয়া বেংকটো আছিলে আৰু ষ্টেট বেংকটো আছিলে টাউনত কিন্তু এতিয়া ধৰক কিছুমান প্ৰাইভেট বেংকো হৈছে এক্সিছ বেংক ডাকঘৰটোতো আছিলে আগৰ পৰাই আছিলে তাৰ পাছত এইছ ডি এফ চি বেংক এপেক্স বেংকচ আৰু লগতে এতিয়া ধৰক এটা ষ্টেট বেংকৰ এটা শাখাও আমাৰ ইয়াত আজাদ তিনিআলিতে বহিছে সেইকাৰণে আমাৰ ইয়াৰ অঞ্চলৰ মানুহখিনিয়ে ধৰক টাউনলৈ কিছুমান যাবলৈ অসুবিধা হয় গাড়ী মটৰৰ অসুবিধা হয় সেইকাৰণে এতিয়া এই ষ্টেট বেংকৰ যোনটো শাখা তাতে ধৰক মানুহবোৰে কিছুমান বেংকৰ ধৰক পাছবুক খোলাৰ পৰা ধৰি গোটেইখিনি কৰিবলৈ সুবিধা হৈছে তাতে বহু দূৰ দূৰৰ পৰা নদী পাৰ হৈ অহাৰ পৰা ধৰি মানে যোনবোৰ ভিতৰুৱা জেগা তাতে তেওঁলোকে ইয়াতে আহি কামবোৰ কৰে আৰু তেনেকৈ ক'বলৈ গ'লে ঋণ দিয়া বা ইঞ্চুৰেঞ্চ লোৱা ভাল বেংক বুলি ক'লে মানুহেতো আজিকালি ষ্টেট বেংকতে গোটেইখিনি কাম কৰে ঋণ তাতে ঋণৰ হাৰ সমূহো কম হয় আৰু ইঞ্চুৰেঞ্চ কৰিলে ধৰক এটা নিৰাপদ হিচাপে তেওঁলোকে নিৰাপদ বুলি ভাবে মানে যিহেতু এইটো এটা চৰকাৰী বেংক ষ্টেট বেংকটো সেইকাৰণে তেওঁলোকে পৰাপক্ষত ষ্টেট বেংকতে নিজৰ কামখিনি মানে ধৰক ইঞ্চুৰেঞ্চ কৰে বা এটা বিশ্বাসযোগ্য হিচাপে ইঞ্চুৰেঞ্চ কৰিবলৈ এই ষ্টেট বেংকটোকে বাছি লয় আৰু আমিও কিছুমান কাম সেই ধৰক স্কলাৰশ্বিপৰ কাৰণেই হওক বা অইন কিবা কাৰণেই হওক আমি বিশেষভাৱে ষ্টেট বেংকৰ একাউণ্টটোৱেই আমি ব্যৱহাৰ কৰোঁ